কাৰ্য্য অনুপযুক্ত পেকেজিঙৰ বিষয়ে অভিযোগ কৰক দৃশ্যপট আপুনি অনলাইনযোগে কিবা সহজে ভাঙিব পৰা সামগ্ৰী অৰ্ডাৰ কৰিছিল আৰু ই অনুপযুক্ত পেকেজিঙৰ বাবে ই ক্ষতিগ্ৰস্ত হৈ আহিছে আপুনি বিক্ৰেতা বা ডেলিভাৰী কোম্পানীটোক যোগাযোগ কৰে আৰু বেয়া পেকেজিঙৰ অভিযোগ কৰে তাৰ ৰিফাণ্ড বা তাৰ সলনি বেলেগ এটা দিবলৈ অনুৰোধ কৰে